হেল্ল' ছুইগি ভাইটি হয়নে মই এটা পিজ্জা অৰ্ডাৰ দিছিলোঁ কেতিয়া পাবহি বাৰু এপত চাইছিলোঁ আৰু দহ মিনিটমান সময় দেখাইছে তাতকৈ অলপ মোক সোনকালে লাগিছিলে পায় হ'ব আপুনি আহি পাই ফোন এটা কৰিব মই তিনি আলিতে ৰৈ আছোঁ